অ' মোৰ দেওবাৰে ফুৰিবলৈ যোৱা কথা আছে নহয় মোবাইলৰ ৰিচাৰ্জ কিমান আছে চাই লওঁ আকৌ নহ'লে সময়ত ৰিচাৰ্জটো শেষ হৈ যাব পিছত ভৰাবলৈ দিগদাৰ হ'ব আজিকালি আকৌ ৰিচাৰ্জৰ দামবোৰ যিহে বাঢ়িছে এতিয়া অকণমান সৰহকৈ ভৰাই ল'ব লাগিব নহ'লে আকৌ ফুৰিবলৈ যোৱাৰ পিছত শেষ হ'লে দিগদাৰ হৈ যাব কিমান ভৰাওঁ জানো চাই লওঁ এতিয়া বৰ্তমান কিমান আছে ৰিচাৰ্জ আজিকালি আকৌ দামবোৰ বহুত বাঢ়িছে নহয় গুগুল পে'টো অ'ন কৰি গুগুল পেপৰাই ভৰাই লওঁ কিমান ভৰাওঁ চাৰিশমান টকাৰ ভৰাই ল'ব লাগিব চাগে তেতিয়াহে আকৌ ঘূৰি অহালৈকে হ'বগৈ তাত আকৌ মাজ ৰাস্তাতে যদি ৰিচাৰ্জটো শেষ হৈ যায় দিগদাৰ হ'ব নহ'লে ফুৰিবলৈ যোৱাতে আকৌ তাতো খৰচ কৰিবলগীয়া আছেই